অসমীয়া ভাষাটোৱে বিভিন্ন ধৰণৰ ভূমিকা পালন কৰে কাৰণ অসমীয়া ভাষাটো আমাৰ মাতৃভাষাটোৱেই হৈছে অসমীয়া যিহেতু আমি হিন্দু মানুহ আমাৰ ভাষাটো হৈছে অসমীয়া গতিকে আমি অসমীয়া ভাষাৰ প্ৰচলন ভালকে কৰিব পাৰিব লাগিব বা কৰিব জানিব লাগে অসমীয়া ভাষাটো জানিলে বিভিন্নধৰণৰ কথা জানিব পাৰোঁ বিভিন্ন ধৰণৰ শব্দসমূহ জানিব পাৰোঁ উচ্চাৰণ কৰাত সুবিধা হয় ঠিক তেনেদৰে আমাৰ ৰাজ্যখনতো শিক্ষা ব্যৱস্থাটোত অসমীয়া ভাষাটোৱে ধুনীয়াকৈ ভূমিকা পালন কৰিছে স্কুল শিক্ষা নু অনুষ্ঠানবিলাকতো অসমীয়া ভাষাটোৰ প্ৰচলন আছে অসমীয়া ভাষাটোক গুৰুত্ব দিয়া হয় যিবিলাক ইংৰাজী মাধ্যমৰ স্কুল আছে সেই ইংৰাজী মাধ্যমৰ স্কুলসমূহত অসমীয়া ভাষাটোৰ ব্যৱহাৰ নহয় সেইবাবে সেই ল'ৰা ছোৱালীবিলাকে অসমীয়া ভাষাটো নাজানে ক'ব অসমীয়া ভাষা ক'ব নাজানে আমাৰ হিন্দু মানুহ হৈ পেলাই বা অসমীয়া মানুহ হৈ পেলাই অসমীয়া ভাষাটো ক'ব নাজানে সেইকাৰণে বিভিন্ন অসুবিধা হয় আমি যদি আমি অসমীয়া মানুহ হৈ আমি নিজৰ মাতৃভাষাটো যদি ক'ব নোৱাৰোঁ সেইটো বহুত লাজৰ কথা হৈ পৰে সেইকাৰণে আমি অসমীয়া ভাষাটো গুৰুত্ব দিব লাগে বা শিক্ষা অসমীয়া মাধ্যমৰ যিবিলাক শিক্ষা অনুষ্ঠান সেই শিক্ষা অনুষ্ঠানবিলাকত ধুনীয়াকৈ অসমীয়া ভাষাটো প্ৰচলন কৰে বা অসমীয়া বিষয় এটা আছে সেই অসমীয়া ভাষাটোতেই কথা বতৰা পতা হয় ধুনীয়াকৈ কোৱা হয় সেইবাবে নতুন নতুন প্ৰজন্মবিলাকেও অসমীয়া ভাষাটো শিকিব পাৰিছে জানিব পাৰিছে